আমাৰ অঞ্চল সাধাৰণতে শিল্প বুলি ক'বলৈ গ'লে তেনেকুৱা কোনো বিখ্যাত শিল্প আমাৰ অঞ্চলটোৰ বাবে বা অঞ্চলটোত উল্লেখ কৰিবলগীয়া নাই তথাপিও আমি সাধাৰণতেই দেখা কিছুমান ষ্ট্ৰাকচাৰ দেখা পাওঁ ঘৰ কিছুমানত বা ঠিক তেনেদৰে আমি ছবিৰ কথা উল্লেখ কৰিব পাৰি সুকুমাৰ কলাৰ ভিতৰত পৰিব আৰু বিশেষ তেনেকুৱা আমি উল্লেখ কৰিবলগীয়া আমাৰ অঞ্চলটোত নাই কিন্তু মুগা শিল্প যিহেতু আমি আমাৰ ঢকুৱাখানা বা তেনেকুৱা চাইডে আমাৰ ইয়াত মুগা শিল্প অলপ দেখিবলৈ পোৱা যায় তেওঁলোকে মুগা পুহি নিজেই মুগা কাটি তেওঁলোকে বস্ত্ৰ কিছুমান উদ্যোগ হিচাপে গঢ়ি তোলে বা এৰি পাট মুগাৰ তেনেকুৱা শিল্প কিছুমান দেখিবলৈ পোৱা যায় আমাৰ অঞ্চলত